আমি কীটনাশক দ্ৰব্য়সমূহ ব্য়ৱহাৰ কৰাৰ কাৰণে মাটি ধ্বংস হৈছে বুলি মই ভাবোঁ কাৰণ কীটনাশক দ্ৰব্য়সমূহ ব্য়ৱহাৰ কৰাৰ ফলত আমাৰ মাটিডৰাৰ উৰ্বৰা শক্তি একেবাৰে নাইকীয়া হৈ গৈছে কীটনাশক দ্ৰব্য় ব্য়ৱহাৰ কৰাৰ কাৰণে মাটিডৰাত থকা কীট পতংগ পোক পৰুৱা কেঁচু কুমতি সকলো মৰি যায় কাৰণ এই মৰি যোৱাৰ ফলতেই মাটিডৰা বহুত টান হৈ পৰে কেঁচু কুমতি থকা মাটিডৰা সদায় কোমল হৈ থাকে কাৰণ তেওঁলোকে সদায় এই মাটিডৰা খান্দি থাকে আৰু মাটিডৰা কোমল কৰি ৰাখে মাটিডৰা কোমল হৈ থকাৰ কাৰণে এই শাক পাচলিসমূহ বা কৃষি ধান চানবিলাক হ'বলৈ শক্তি পায় যেতিয়া কীটনাশক দ্ৰব্য় ব্য়ৱহাৰ কৰি দিয়া হয় তেতিয়া সেই পোক পৰুৱাসমূহ মৰি গ'লে তাত আৰু উৰ্বৰা শক্তিটো নাইকিয়া হৈ পেলাই তাত খেতি কেতিয়াও নহয়গৈ আমি কি আমি ৰাসায়নিকভাৱে আমি কীটনাশক দ্ৰব্য় ঘৰতেই আমি প্ৰস্তুত কৰি ল'ব পাৰোঁ যেনে ধৰণে গোৱৰৰ সাৰ এইফালে গছ পাত বিভিন্ন ধৰণৰ কলগছ কাটি পেলাই গাত খান্দি পেলাই তাত ভঁৰাই পেলাই আমি সাৰ ব্য়ৱহাৰ কৰিব পাৰোঁ আৰু কেচুঁ সাৰো উৎপন্ন কৰিব পাৰোঁ আৰু সেই সাৰ যদি আমি কৃষি প্ৰধানৰ কৃষিডৰাত দিওঁ তেতিয়া কেতিয়াও পোক পৰুৱা নাহে আৰু বিভিন্ন ধৰণৰ আমি কীটনাশক দ্ৰব্য় আমি ঘৰতো প্ৰস্তুত কৰিব পাৰোঁ আছেও আমাৰ ইয়াত যেনে ধৰণে আমি তিয়ঁহৰ বাকলি দিওঁ পোক পৰুৱা যাবৰ কাৰণে ইফালে নিমপাত বঙালী এৰা ফুটচাই বৰটেঙা তেনেকৈ কাটি দিয়া দেখোঁ আৰু আমিও দিছোঁ তেতিয়া পোকসমূহ সেই খেতিডৰাৰ পৰা আঁতৰি যায় আৰু মাটিৰ উৰ্বৰা শক্তিটো

যেতিয়া এই ৰাসায়নিক দ্ৰব্য় ব্য়ৱহাৰ কৰা হয় যিজন ব্য়ক্তিয়ে সেই ৰাসায়নিক দ্ৰব্য় সেই খেতিডৰাত ব্য়ৱহাৰ কৰিব তেওঁৰ শৰীৰলৈও ক্ষতি আহে কাৰণ কীটনাশক দ্ৰব্য়সমূহ বহুত চোকা পৰিমাণটো তেওঁলোকে নাজানে সেইভাগেই পথাৰডৰাত মাৰি দিব গৈ পেলাই তাৰপিছত তেওঁ নাকেদি উশাহ লওঁতে তেওঁৰ শৰীৰত সোমাই পেলাই তেওঁৰ শৰীৰৰ ক্ষতি সাধন কৰে আৰু সেই ফলসমূহ খালে আমাৰবিলাকো শৰীৰৰো ক্ষতিসাধন কৰে গতিকেলৈ মই ভাবোঁ যে এই কীটনাশক দ্ৰব্য় নিজে ঘৰতে প্ৰস্তুত কৰি কৃষি প্ৰধান জেগাত দিলে আমাৰ কোনো ক্ষতি নহয় আৰু খালেও আমাৰ কোনো অসুবিধাত নপৰে আৰু এই ৰাসায়নিক সাৰসমূহ মোৰ মতে ব্য়ৱহাৰ নকৰাই ভাল